হেল্ল' অঁ এই বেবী হাউচ নেকি অঁ মই আপোনালোকৰ হেৰি ভাড়াঘৰৰ এডভাৰ্টাইজমেন্টটো পাইছিলোঁ হেৰিয়াত টু লেট টু লেট চাৰ্ভিচত অঁ মোৰ মানে এটা এই চিংগুল ৰুমৰ দৰকাৰ আছিলে চিংগুল ৰুম হ'ব নেকি আপোনাৰ তাত

এতিয়াতো লাগিবই আপোনাৰ পৰা এটা ৰুম কিবা এটা কৰি মিলাই দিয়ক অঁ অঁ অঁ ঠিক আছে মই কনটেক্ট কৰিম আপোনাক তেতিয়া হ'লে ৰুমটোৰ কাৰণে মই ক'ত হেৰি এনেই ৰুমটোৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ ধৰক হেৰি ৰুমটো কি এটাচ্ড লেট্ৰিন বাথৰুম নে অঁ আৰু ফেন চেন মই ফেন চেন মই নিজে নিব লাগিব নে আপোনালোকৰ আপোনালোকে দিব এইটো অঁ অঁ নহয় কেতিয়াবা ধৰক মোৰ ঘৰৰ মানুহ আহিব পাৰেতো আহিলে থাকিব পৰাকে মানে বিচনা দুখন সুমুৱাব পাৰিতো ৰুমটোত অঁ আচ্ছা এই অঁ ভাড়াটো তাত যোনটো মই পাইছিলোঁ হেৰি মতে তাতটো মই পঁচিছশ বুলি পাইছিলোঁ মান্থলী হয় নেকি এইটোৱেই নে আৰু কম হ'ব লাইটৰ বিল হেৰি হৈ আছে নে ইনক্লিউড ধৰি নে অঁ লাইটৰ বিলটো এক্সট্ৰা হ'ব ন অঁ অঁ

তাৰ পিছত হেৰি মই আপোনাক এইটো নম্বৰতে কন্টেক্ট কৰিম ধৰক নেক্সট উইক হেৰি যে আপোনালোকৰ এই হেৰি কি বুলি কয় কাৰেন্টৰ কাৰেন্টৰ কি ইনভাৰ্টাৰ কানেকচন আছে নেকি ৰুমত সেইটোৰ কাৰণে এক্সট্ৰা আকৌ চাৰ্জ দিব লাগিব নেকি অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব মই আপোনাক কন্টেক্ট কৰিম নেক্সট উইক ঠিক আছে থেংক ইউ